হয় হয় কওকচোন কি সহায় কৰিব পাৰো

হয় হয় হয় হয় আছে ভাল ডাক্টৰে আছে হয় ডক্টৰ কোষেশ্বৰ বৰা আছে হয় হয় আছে আছে মেডিচিনৰ ডাক্টৰ বহুতকেইজনে আছে আপুনি আহিলে মই তাৰে এজনক মই নাম কৈ দিম বাৰু ডাক্টৰ কোষেশ্বৰ বৰাও আছে ভবানী ভূঞাও আছে ভালেকেইজন ডাক্টৰে আছে আপুনি আহক

হয় নাম ৰেজিষ্টাৰ কৰিব লাগিব আজি নাম ৰেজিষ্টাৰ কৰিব লাগিব হয় ঠিক আছে ভুবন বৰা অহ হয় মই লিখিলোঁ আপোনাৰ আপোনাৰ নম্বৰটো আহিছে দহ নম্বৰত হয় দহ নম্বৰ আপুনি হয় হয় ঠিক আছে আহক হয় ৱেলকাম হয় হয় হয় হয় হয় ফিজটো নাই ফিজ নাই মেডিচিন অলপ কিনিব লাগিব আৰু অ' কিবা অলপ পাব ঔষধ তাৰপৰা বাকী আৰু কিবা অলপ কিনিবও লাগিব হয় কিনিব লাগিব এক্স ৰে'বিলাক ফ্ৰী পাব হয় এক্স ৰে'বিলাক ফ্ৰীকে পাব অকণমান হয় ফ্ৰীকে পাব হয় ফ্ৰীকে পোৱা যাব ঠিক আছে বাৰু হয় ঠিক আছে আহক হয়